সঠিকভাৱে তেওঁ মোক জেষ্টাৰ ড্ৰয়িং বুলিও এটা কৌশল শিকাইছিল এই পদ্ধতিৰ দ্বাৰা কোনো বস্তুৰ গতি বা মূল ভাৱটো ধৰা দিয়া হয় যি মোৰ গতি আৰু আত্মবিশ্বাস বৃদ্ধিত সহায় হৈছিল তেওঁ আৰু এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ দিছিল ছাঁৰ ব্যৱহাৰৰ ওপৰত ছাঁৰ সহায়ত এটি চিত্ৰত গভীৰতা আৰু মাত্ৰা কিদৰে সৃষ্টি কৰিব পাৰি তাক শিকাইছিল তেওঁ দেখুৱাইছিল কিদৰে বিভিন্ন পেঞ্চিলৰ প্ৰকাৰৰ ব্যৱহাৰ কৰি বিভিন্ন ৰঙৰ চৰ সৃষ্টি কৰিব পাৰি ব্লেণ্ডিং টুলছ যেনে টিছু পেপাৰ ব্লেণ্ডিং ষ্টেম কিদৰে প্ৰয়োগ কৰিব লাগে তাকো শিকাইছিল এই কৌশলে মোৰ বোৰক অধিক বাস্তৱবোধ আৰু পেচাদাৰী চেহেৰা ৰূপ দিছিল মোৰ তাৰ পৰা শিকাৰ ওপৰতো মই বিভিন্ন অনলাইন উৎসৰ পৰা অনুপ্রেৰণা আৰু জ্ঞান আহৰণ কৰিছোঁ ইউটিউবৰ আৰু ইনষ্টাগ্রামত পোৱা টিউট'ৰিয়েল আৰু সময়ৰ লগে লগে বোৰ ভিডিঅ'বোৰ অমূল্য মোৰ প্ৰিয় চেনেলসমূহৰ এটা হৈছে ক্রক' য'ত এনাট'মী য'ত এনাট'মী আৰু ড্ৰয়িং ওপৰতে বিস্তৃত পাঠ দিয়া হয় আন এটা উৎস হৈছে ইনট্রেষ্ট য'ত মই ধাপে ধাপে প্রস্তুত কৰা গাইড আৰু ৰেফাৰেঞ্চ চিত্ৰ পাওঁ যিয়ে মোক সৃষ্টিশালী কৰি তোলে সামাজিক মাধ্যমৰ চেনেল যেনে মোক নতুন কৌশল আৰু বিকাশত পৰীক্ষা নিৰীক্ষা কৰিবলৈ উৎসাহিত কৰিছে ডিজিটেল আঁকি বাকীটো মই অনলাইন উৎসৰ সহায়ত শিকিছোঁ প্ৰক্ৰিয়েটৰ দৰে এপৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে তাক মই স্কিলছে আৰু ইউডেমিৰ পৰা টিউটৰিয়েলৰ সহায়ত শিকিছোঁ এই উপকৰণসমূহ মোৰ শিল্পী পথত নতুন পথৰ সন্ধান দিছে স্তৰ প্রবাহসমূহৰ সৈতে পৰীক্ষা নিৰীক্ষা কৰাত সুবিধা দিছে এটা গুৰুত্বপূৰ্ণ উপদেশ যাক মই পূৰ্ণ ৰূপে আঁকুৱালি লৈছোঁ এয়া হ'ল নিয়মিত অভ্যাস আৰু ভুলক আঁকোৱালি লোৱাৰ মনোভাৱ মোৰ বায়ে মোক বহুত সময়তে স্মৰণ কৰাইছিল যে সকলো শিল্পীয়ে কোনোবাটো পৰা আৰম্ভ কৰে আৰু অগ্রগতিৰ লগে লগে সফলতা আহে এই মনৰ বাবে মোক হতাশা আৰু আত্মসংকৰ পৰা বহুত সময়তে ৰক্ষা কৰিছিল সাধাৰণ ক্ষপত মোৰ যাত্ৰা মোৰ বাৰ পৰা শিকাৰ মজবুত ভিত্তিত গঢ়ি উঠিছে আৰু বিভিন্ন অনলাইন উৎসৰ অৰ্থ কৰি তুলিছে পৰ্যবেক্ষণ ছাঁৰ ব্যৱহাৰ আৰু নিয়মিত অভ্যাসে মোৰ সৃষ্টিকালত পৰিস্ফুত কৰিছে ইউটিউব আৰু পিণ্টৰেষ্টৰ দৰে প্লেটফৰ্মে মোক অনুপ্রাণিত কৰি ৰাখিছে হ'ল সময় আৰু প্রচেষ্টাৰ উন্নত কৰা এটা শিল্প আৰু এই যাত্ৰাত দিহা দিয়া সকলোকে মই কৃতজ্ঞতা স্মৰণ কৰিছোঁ